কেঞ্চাৰ কেঞ্চাৰ মানে মৃত্যু ই এটা জনমানসত থকা ভাৱনা কিন্তু কেঞ্চাৰ মানে মৃত্যু নহয় বা হৃদৰোগ হৃদৰোগৰ বাবেও মানে আপোনাৰ ই মৃত্যু নহয় সকলো বেমাৰৰ সকলো ৰোগৰ সকলো চিকিৎসা আছে চিকিৎসাৰ যোগেদি সকলো ৰোগ নিৰাময় কৰিব পাৰি আৰু এটাই কথা হ'ল চিকিৎসাৰ ওপৰত এটা ডাঙৰ বস্তু চিকিৎসা আছে সেইটো হ'ল মানসিক শক্তি যিকোনো বেমাৰ নিজৰ দেহাত দেহত ধৰা পৰিলে সেই ৰোগৰ ওপৰত জ্ঞানো ল'ব লাগে আৰু মানসিক শক্তিটো অটুট ৰাখিব লাগে মানসিক শক্তিৰ ওপৰতেই চিকিৎসাৰ প্ৰভাৱ পৰে আৰু আমাৰ অসমত কেঞ্চাৰ আৰু হৃদৰোগৰ দৰে গম্ভীৰ ৰোগৰ চিকিৎসাৰ সুবিধা আছে আৰু এইসমূহ যথেষ্ট সুলভ মূল্যত পোৱা যায় বিশেষকৈ কেঞ্চাৰ কেঞ্চাৰ কাৰণে ভাৰতৰ উদ্যোগপতি ৰতন টাটাই অসমত বৰ্তমান প্ৰায় বাৰখনমান কেঞ্চাৰ হস্পিটেল খুলি ৰতন টাটাই তাত সম্পূৰ্ণ সহযোগ কৰিছে আৰু ইয়াৰ উপৰিও

মেডিকেল কলেজসমূহত কেঞ্চাৰ ৰোগৰ আৰু হৃদৰোগৰ চিকিৎসাৰ সুবিধা আছে আৰু অকল কেঞ্চাৰ হিচাপে আমাৰ অসমৰ বি বৰুৱা কেঞ্চাৰ হস্পিটেলত এখন আছে এই হস্পিটেলতো বিভিন্ন কেঞ্চাৰ ৰোগৰ চিকিৎসা কৰা হয় তাত কেঞ্চাৰ ৰোগৰ আমি জনাত আমি যি যিহেতু মই নিজে এজন কেঞ্চাৰ ৰোগী কেঞ্চাৰ মোৰ ধৰা পৰা হ হৈছিল দুহেজাৰ ওঠৰ চনত আৰু কেঞ্চাৰ ৰোগ ধৰা পৰাৰ পিছত মই নিজেই এটা মানসিক পাৱাৰ গোটাই চি উন্নত চিকিৎসাৰ কাৰণে মই মুম্বাইলৈ গৈছিলোঁ মুম্বাইত ৰতন টাটাৰ দ্ৱাৰা পৰিচালিত টাটা মেমৰিয়েল হস্পিটেলত মোৰ চিকিৎসা হৈছিল আৰু চিকিৎসাত মই ঊনৈছ ওঠৰ দুহেজাৰ ওঠৰ চনত পোন্ধৰ আগষ্টৰ দিনাখন মোৰ অষ্ট্ৰোপচাৰ হৈছিল অষ্ট্ৰোপচাৰৰ পিছত মই এমাহৰ পিছত আঠটা কেমোথেৰাপি লৈছিলোঁ আৰু বৰ্তমান মই বৰ্তমানলৈকে স্বাস্থ্য পৰীক্ষাৰ মতে মোৰ বৰ্তমান মই সুস্থ হৈ আছোঁ গতিকে কেঞ্চাৰ মানে মৃত্যু নহয় এইটো ভয় খাব নালাগে সকলো বেমাৰতে মানুহ মৰে মানুহ জ্ৱৰ চৰ্দি হৈ কাহ হৈও মানুহ মৰে গতিকে মানুহে কেঞ্চাৰ বুলি ক'লে ভয় খায় মইতো সকলো ৰাইজকে ক'ব বিচাৰোঁ যে বেমাৰতকৈ মানসিক শক্তিহে মেইন কথা মানসিক শক্তিটো অটুট ৰাখিলে সকলো বেমাৰেই পৰাস্ত হ'ব আৰু চিকিৎসা পদ্ধতি টো নিৰ্ভৰ কৰিব মানুহজনৰ বা ৰোগীজনৰ নিজৰ অৱস্থাটোৰ ওপৰত গতিকে যিজন ৰোগীয়ে যিকোনো বেমাৰত পৰিলেই বেমাৰটোৰ ওপৰত জ্ঞানটো ল'ব লাগে হতাশ হ'ব নালাগে গতিকে হতাশ হ'লেই যি সকলো চিকিৎসা কামত নাহিব আৰু কেঞ্চাৰৰ চিকিৎসাৰ বাবে অসমত বি বৰুৱাত বা অসমৰ গুৱাহাটী মেডিকেল কলেজ বা ডিব্ৰুগড় মেডিকেল কলেজ যিসমূহ মেডিকেল কলেজ আছে সেই মেডিকেল কলেজসমূহত সুবিধা আছে আৰু তাত বৰ্তমান ভাৰত চৰকাৰে এটি আয়ুস্মান কাৰ্ডৰ ব্যৱস্থা কৰিছে এই আয়ুস্মান কাৰ্ডৰ যোগেদি এই ৰোগসমূহ চিকিৎসা কৰাত যথেষ্ট অৰ্থৰ অৰিহণা আগবঢ়ায় আয়ুস্মান কাৰ্ডৰ যোগেদি প্ৰত্যেকজন ব্যক্তিয়ে বছৰেকত পাঁচ লাখ টকাকৈ লাভ কৰিব যিকোনো বেমাৰত যিকেইটা বেমাৰত বিশেষকৈ কেঞ্চাৰ বেমাৰত পাঁচ লাখকৈ টকা লাভ কৰিব আৰু সেই পাঁচ লাখ টকাটো আমি ভাবোঁ যথেষ্ট ৰোগজ ৰোগীয়াজন মানে উপকৃত হোৱা দেখা পোৱা যায় আৰু বিশেষকৈ মুম্বাইত যি টাটা মেমৰিয়েল হস্পিটেল তাত চিকিৎসা কৰিলে আশী শতাংশ ৰেহাই পোৱা যায় ৰতন টাটাই ভাৰতবৰ্ষৰ ৰতন টাটাই হ'ল এজন ব্যক্তি যিজন উদ্যোগপতি যিজন উদ্যোগপতিয়ে তেওঁৰ সম্পূৰ্ণ অৰ্থ উপাৰ্জনৰ ছিক্সটি পাৰ্চেণ্ট পইচাই লাভৰ পইচাই তেওঁ এই কেঞ্চাৰ ৰোগত ৰোগীসকলৰ কাৰণে খৰচ কৰে সেয়েহে আমি বিশেষকৈ মই চিকিৎসাৰ ক্ষেত্ৰত বিছ শতাংশ পইচা খৰচ কৰি মই টাটাত মেমৰিয়েলত চিকিৎসা কৰিছিলোঁ আৰু মই তাত ভাল হৈ আহিছিলোঁ আৰু তাত কেন্সাৰ ৰোগৰ বিষয়ে যথেষ্টখিনি জ্ঞান দিয়ে ডাক্তৰসকলেও চিকিৎসকসকলে গতিকে আমি ভাবোঁ কেঞ্চাৰ মানে মৃত্যু নহয় বা ভয় খাবলগীয়া বেমাৰ নহয় গতিকে কেঞ্চাৰ চেলটো আমাৰ প্ৰত্যেকজন ব্যক্তিৰ গাত থাকেই খালি আমি যেনিবা কেঞ্চাৰ একটিভ হ'ব দিব নালাগে আমাৰ শৰীৰত গতিকে বৰ্তমান কেঞ্চাৰ ৰোগৰ চিকিৎসা আৰু বিশেষকৈ টাটাই যিখিনি কাম কৰিছে সেইখিনি টাটাই কেঞ্চাৰৰ কাৰণে টাটাক আমি সলাগ ল'বলগীয়া আৰু গতিকে কেঞ্চাৰৰ বিষয়ে আমি বিশেষ মানে আমি এয়া যে এইটো সজাগতা আনিব বিচাৰোঁ যে কেঞ্চাৰ মানেই মৃত্যু নহয় কেঞ্চাৰৰ সজাগতাটোৱে মেইন প্ৰয়োজন মুখ্য প্ৰয়োজন আৰু বিশেষকৈ কেঞ্চাৰ ৰোগত ভোগাসকলে আমাৰ ইয়াত আমি যথেষ্ট আমি ইয়াত আমাৰ এই অঞ্চলতে বিভিন্ন ৰোগী আমি দেখা পাওঁ কেঞ্চাৰ ৰোগৰ প্ৰায়সকলেই নিজৰ মানসিক অৱস্থাটো অটুট ৰাখে ৰাখে আৰু যিখিনি কিছুমান নীতি নিয়ম বা খাদ্য তালিকা নিজেই প্ৰস্তুত কৰি লয় আৰু আয়ুৰ্বেদিক কিছুমান ঔষধে আৰু যোগাসনেও কেঞ্চাৰ ৰোগক দিশত নিৰাময় কৰোৱা কৰা দেখা যায় যোগাসনৰ যোগেদি কেঞ্চাৰ ছেভেণ্টি পাৰ্চেণ্ট সত্তৰ শতাংশ ঠিক সঠিক হোৱা দেখা পোৱা যায় লগতে আয়ুৰ্বেদিক ঔষধ ঔষধ যিহেতু দীঘলীয়া হয় গতিকে আয়ুৰ্বেদিক ঔষধেও এই ৰোগক যথেষ্ট প্ৰতিৰোধ কৰিব পাৰে আৰু আমাৰ দেহত কেঞ্চাৰ ৰোগ ধৰা পৰিলে আমি হতাশ হ'ব নালাগে গতিকে ইয়াৰ ৰোগৰ এই ৰোগৰ চিকিৎসা এতিয়া বৰ্তমান আছে আৰু চিকিৎসা আমাৰ অসমৰ বাহিৰৰ ভাৰতবৰ্ষ বা বিভিন্ন জেগাত আছে আৰু বিশেষকৈ টাটা মেমৰিয়েলত টাটা মেমৰিয়েলত ছিষ্টেম দুটা আছে এটা হ'ল প্ৰাইভেট আৰু এটা হ'ল জেনেৰেল জেনেৰেলত যদি আপুনি চিকিৎসা কৰে তেতিয়া আপুনি আশী শতাংশ ৰেহাই পাব আৰু আতি আশী শতাংশ ৰেহাই আপোনাৰ পৰিয়ালটোক যথেষ্ট সকাহ দিব আৰু অসমতো বৰ্তমান আয়ুস্মান কাৰ্ডে এইখিনি কাম কৰিছে আৰু বিভিন্ন হস্পিটেলসমূহত বিভিন্ন এন জি অ' অৰ্থাৎ এন জি অ' অসমীয়াত হ'ব আপোনাৰ এইটো সেৱা সংস্থা সেৱা সংস্থাসমূহেও যথেষ্ট অৰিহণা আগবঢ়ায় গতিকে হৃদৰোগৰ বাবে আমাৰ অসমত বিশেষ বিশেষভাৱে সুবিধা ইমান নাই গতিকে হৃদৰোগৰ বেমাৰ ভাৰতবৰ্ষৰ হায়দৰাবাদলৈ প্ৰায়খিনি ৰোগী যোৱা দেখা পোৱা যায় গতিকে হৃদৰোগত চিকিৎসা্ৰ বিষয়ে আমি ইমান জ্ঞাত নহয় তথাপিও আয়ুস্ বৰ্তমান আয়ুস্মান কাৰ্ডে আয়ুস্মান কাৰ্ডে ভাৰতৰ প প্ৰধানমন্ত্ৰীয়ে মোডীয়ে যিখন তেওঁ বৰ্তমান এতিয়া প্ৰত্যেকজন প্ৰত্যেকজন নহয় যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলৰ ব্যক্তিক অটল অমৃতৰ কাৰ্ডৰ পৰিৱৰ্তে বৰ্তমান আয়ুস্মান কাৰ্ড বনাই দিছে ভাৰত চৰকাৰে গতিকে এই আয়ুস্মান কাৰ্ডৰ যোগেদি হৃদৰোগ বা কেঞ্চাৰ ৰোগৰ চিকিৎসা অলপ হ'লেও সকাহ পোৱা দেখা পোৱা যায় বছৰি পাঁচলাখ টকা প্ৰত্যেকজন ব্যক্তিয়ে পাব গতিকে কেঞ্চাৰ বা হৃদৰোগৰ বাবে ভয় বা যিকোনো বেমাৰ আচলতে মানসিক মানসিক শক্তিটোৱেই মেইন প্ৰয়োজন গতিকে মানসিক শক্তি অটুট ৰাখিলে সকলো বেমাৰেই বেমাৰতেই জয় কৰিব পৰা যায়